অঁ পলা হয়নে এই বহুত দিনৰ পিছত লগ পালোঁ দেই আমি আগতে মোক চিনি পাইছে নাই মই মৃণাল আকৌ সেই ধেমাজি কলেজত যে আজি অঁ হয় হয় মই এই তোমাৰ নম্বৰটো মই বিচাৰি বিচাৰি পালোঁ শইকীয়াৰ পৰা দেই আচ্ছা এতিয়া এই আমাৰ এলুমিনি এখন পাতি এলুমিনি মিট এখন পাতিব লাগিছিলে নহয় এতিয়া তোমাৰ লগত কথা পতা মানে

এই তাকে ভাবিছোঁ কেতিয়ালৈকে পতা হয় অহা মাহলৈ হ'ব নেকি তোমাৰ অঁ তোমাৰ লগত কথা আলোচনা কৰিব লাগিব সবেই মিলি কি নহয় জানো অঁ হয় হয় হয় তেতিয়া লগ পাম আৰু সবই গোটেই আমাৰ গোটেই পুৰণা বন্ধুখিনি নহয় জানো অঁ অঁ হয় ঠিক আছে তোমাক জনাম মই দেই